মোৰ ব্যৱসায়ত জীৱ জন্তুবোৰক প্ৰধানকৈ মই নিজেই যতন লওঁ কিন্তু মই যেতিয়া এটা পৰিয়ালত আছোঁ মই মোৰ ঘৰত আৰু সদস্য আছে বাবে তেওঁলোকেও মাজে সময়ে মোৰ অনুপস্থিতিত মোক সহায় কৰি দিয়ে তেওঁলোকে মোৰ অনুপস্থিতিত ধৰক মোৰ জীৱ জন্তুবোৰক খোৱা বোৱা চাফ চিকুণতা সময়মতে দিয়া খানা খোৱা বোৱাবোৰ দানাবোৰ আৰু চাফ চিকুণতা কৰাত মানে তেওঁলোকে যথেষ্ট সহায় কৰি দিয়ে মোক বা বজাৰ সমাৰ নিয়াবোৰত মোক যথেষ্ট সহায় কৰি দিয়ে যত্ন লোৱাত সহায় কৰি দিয়ে অনা নিয়াত সেইখিনি সহায় কৰি দিয়ে আৰু মোৰ ঠাইৰ অসুবিধাৰ কাৰণে মোৰ হাঁহ কুকুৰা মই পঞ্চাছটা হাঁহ আৰু সত্তৰটামান কুকুৰা আছে মোৰ এতিয়াতো পোৱালি আছে মই হাঁহ কুকুৰাবিলাকক বেলেগ বেলেগকৈ ৰাখিছোঁ হাঁহবোৰ মোৰ খাবৰ বাবে বেলেগকৈ বেৰি দিছোঁ খোৱা জেগাডোখৰ আৰু থকা যোগাৰ থাকা জেগাডোখৰ সিহঁতক মই বেলেগকৈ বেৰা কৰি দিছোঁ কাৰণ কেলৈ হাঁহক দানা দিওঁতে সিহঁতৰ খোৱা জেগাডোখৰ সিহঁতি পানীৰ লগত দানা দিয়াৰ কাৰণে সিহঁতে জেগাডোখৰত লেতেৰা হৈ যায় আৰু কি বুলি কয় সিহঁতৰ সৰু সৰু পোৱালিবোৰ সেই পানী পৰি কেনে জেগাডোখৰ লেতেৰা হৈ যোৱাৰ বাবে পোৱালিবোৰৰ গাত পানী লাগি কেনে পোৱালিবোৰ নষ্ট হৈ যায় বেয়া হৈ যায় সেইটো কাৰণে সিহঁতক মই বান্ধি থোৱা জেগাডোখৰ বেলেগকৈ আঁচুতীয়াকৈ থৈছোঁ আৰু সিহঁতক খাবৰ বাবে আচুতীয়াকৈ ঠাই দিছোঁ খাবৰ সময়ত মই সিহঁতক সেইডোখৰ জেগালৈ দানাবোৰ যোগাৰ কৰি মেলি সিহঁতক মই পানীৰ দানা যোগাৰ কৰি সিহঁতক মই সেই ঠাইডোখৰলৈ লৈ আহোঁ ওচৰতে আৰু আকৌ খাই হ'লে বুলি ক'লে মই সেইডোখৰ জেগাৰ পৰা সিহঁতক সেই থকা জেগাডোখৰলৈ লৈ যাওঁ সিহঁতক থকা জেগাডোখৰ মই তলত য'ত বস্তা পাৰি ওপৰত পেপাৰ দি দিছোঁ ডাঠকৈ তাৰপিছত তাতে সিহঁতক থাকিবলৈ দিওঁ লাইটৰ ব্যৱস্থা কৰি দিছোঁ খোৱা জেগাডোখৰ মই তেনেকৈ ভুচি পাৰি কিনে অকল খাবৰ কাৰণে দিছোঁ তাৰপাছতে সৰুকৈ খাই বৈ হ'লে সেই জেগাডোখৰ লেতেৰা হ'লে মানে মই আকৌ সাৰি ধুনীয়াকৈ চাফা কৰি থওঁ তেওঁ আকৌ পিছৰবাৰ খাবৰ সময়লৈকে জেগাডোখৰ ধুনীয়াকৈ শুকাই যায় কুকুৰাবোৰক বাৰু মই তেনেকৈ তলত জোঁট বস্তা পাৰি ওপৰত ভুচি দি দিছোঁ ভুচি দি লাইটৰ ব্যৱস্থা কৰি দিছোঁ কুকুৰাবোৰক তেনেকৈ খাওঁতে লেতেৰা নহয় বাবে জেগাডোখৰ মই একেডোখৰ জেগাতে খাবলৈ দিওঁ আৰু একেডোখৰ জেগাতে ৰাখা হয় কিন্তু চাফা কৰিবলৈ হ'লে মানে মই তেওঁলোকক সেইখিনি সেই সলাই লওঁ জেগাডোখৰ এইডোখৰ জেগালৈ পঠিয়াই মই সেইডোখৰ জেগা চাফা কৰি কেনে আকৌ মই তালৈ কুকুৰাখিনি লৈ আহোঁ ত' সেই ভুচিবোৰ সলাই দিব লাগে লেতেৰা হ'লে মানে তেওঁলোকে খোৱাৰ পাছত লেট্ৰিন কৰি জেগাবোৰ যেতিয়া লেতেৰা হৈ যায় দুদিন তিনিদিনীয়া এসপ্তাহৰ মূৰত মই জেগা কুকুৰা জেগাখিনি চাফা কৰি দিওঁ হাঁহৰ জেগাবোৰো তেনেকৈ চাফা কৰি দিয়া হয় মোৰ ঘৰৰ মানুহে মোক যথেষ্ট সহায় কৰে এইখিনি ক্ষেত্ৰত যেতিয়া চাফ চিকুণ কৰা হয় তেতিয়া তেওঁলোকে মোক সহায় ৰেগুলাৰ মই অকলে কৰিব নোৱাৰোঁ ত' চাফ চিকুণ কৰা সময়ত মোৰ ঘৰৰ মানুহে মোক সহায় কৰি দিয়ে মোৰ অনু মই যেতিয়া মই ঘৰত যোনদিনাখন মই থাকিব নোৱাৰোঁ বা মই মোৰ বিশেষ অসুবিধা হ'লে মানে মোৰ ঘৰৰ মানুহে মোক সহায় কৰে মা দেউতা বা বাই ভনী কোনোবা এজনীয়ে হ'লেও মোক সহায় কৰি দিয়ে মই তেওঁলোকৰ পৰাও সহায় পাওঁ হাঁহ কুকুৰা পালন ক্ষেত্ৰত জীৱ জন্তুখিনি মোৰ যত্ন লোৱাৰ ক্ষেত্ৰত ব্যৱসায়ত এতিয়া মোৰ ব্যৱসায় নিবৰ কাৰণেও মোক মোৰ ঘৰৰ মানুহে সহায় কৰি দিয়ে মোৰ ঘৰৰ যোনবিলাক পুৰুষ মানুহ আছে তেওঁলোকে মোক বজাৰলৈ উলিয়াই নিয়াত বা মোৰ ওচৰতে দোকান আছে তাত মোক হাঁহ কুকুৰা কাটিবৰ কাৰণে মোক তেওঁলোকে সহায় কৰি দিয়ে বজাৰলৈ নিবলৈও তেওঁলোকে মোক সহায় কৰি দিয়ে বজাৰলৈ মই তেনেকৈ নিজেই নিব নালাগে তেওঁলোকে লৈ গৈ বজাৰত দি আহে বা ঘৰত যেতিয়া মই নাথাকোঁতেও ঘৰৰ পৰা নিবলৈ আহিলে তেওঁলোকে বজাৰলে উলিয়াই দিয়া বেপাৰীক উলিয়াই দিয়াত কুকুৰা হাঁহখিনি মোক সহায় কৰি দিয়ে ওজনৰ ক্ষেত্ৰত হওক বা কিবা যোগাৰ পাতিৰ ক্ষেত্ৰতে হওক তেওঁলোকে মোক যথেষ্ট সহায় কৰি দিয়ে